হয় দাদা আপুনি ফটোগ্ৰাফাৰ অনুৰাগ বসন্ত বৰদলৈ হয়নে আপুনি বিছ তাৰিখে আহিব পাৰিবনে আপোনাৰ ইকুইপমেণ্টবোৰ কি হয় আৰু প্ৰাইচ কিমান

কিমান দিনৰ ভিতৰত আমি ভিডিঅ'টো পাম হয় থেংক ইউ আপুনি আহিব হয় হ'ব বাই